ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মোৰ প্ৰিয় ৰাজ্য হৈছে অসম অসমৰ ঠাইবিলাক বহুত সমতল হয় বহুত সমান ঠাইবিলাক ফুৰি ভাল লাগে ৰাস্তা পদূলিবিলাক সমান ভাল

অসমৰ গুৱাহাটী গুৱাহাটীৰ ওচৰে পাঁজৰে থকা ঠাইসমূহ ভাল লাগে ঘূৰি প্ৰথমতে অসমৰ ভাল ঠাই বুলি ক'লে ভাল ঠাই বুলি ক'লে শিৱসাগৰ শিৱসাগৰখন ভাল ঠাই তাত মানে চাবলগীয়া বহুত বহুত বহুত জেগা আছে তাত প্ৰাচীন ঐতিহ্য মানে বহুত কিবা আছে শিৱদৌল আছে বিষ্ণুদৌল দেৱীদৌল ৰংঘৰ আছে কাৰেং ঘৰ তলাতল ঘৰ আৰু বহুত ডাঙৰ ডাঙৰ আগৰ দিনৰ ৰজাসকলে বনাই থৈ যোৱা পুখুৰী আছে শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী আকৌ গ গৌৰীসাগৰ পুখুৰী গৌৰীসাগৰতো পুখুৰী আছে ন পুখুৰী আছে পুৰণি পুখুৰী আছে বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে শিৱসাগৰ শিৱদৌলত শিৱদৌলত প্ৰত্যেক বছৰে শিৱৰাত্ৰী পূজা উদযাপন কৰে তাত বহুত মানে বহুত দূৰৰ দূৰৰ মানুহ আহে সেইটো সময়তে শিৱসাগৰলৈ গ'লে গ'লে ভাল লাগে মানুহ মানে বহুত মানুহ লগ পোৱা যায় বহুত বস্তু তাত ওলায় বহুত ধুনীয়া ধুনীয়া মানুহে হাতে বনোৱা বস্তু বহুত ওলায় তাত বহুত ভাল ভাল মানে বেলেগ বেলেগ ডিজাইনৰ মানে সজোৱা বস্তু মানে পায় তাক তাৰপিছত শি শিৱসাগৰৰ এই নাজিৰাৰ ফালে চৰাইদেউ চৰাইদেউৰ সেইফালে যাব সেইফালেও ভাল মানে আগৰ দিনৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম আছে তাত মানে আগতে ৰজাবিলাকৰ তাত মানে মৈদাম দিছিলে মৈদামবিলাকত ধুনীয়াকৈ চৰকাৰে বনাই থোৱা আছে ব বহুত তাত টুৰিষ্ট তাত জমা হয় তাত ভাল লাগে গৈ শিৱসাগৰৰ পিছত আৰু ফুৰি ভাল লাগে তে তিনিচুকীয়া ফালে ডিগবৈ ডিগবৈ মাৰ্ঘেৰিটা সেইফালেও গৈ ভাল লাগে তাত ডিগবৈ য'ত মানে তেলৰ ৰিফাইনেৰী আছে তাত ওচৰ পাঁজৰ তাত এখন গ'ল্ফ ফিল্ডো আছে বহুত মানে ধুনীয়া পৰিৱেশ তাত গ'ল্ফ খেলিব পাৰি আৰু মাৰ্ঘেৰিটাৰ ফালে গৈ লিডু য'ত মানে য'ত মানে কয়লা খনি আছে সেইফালে ৰাস্তা পদূলিবিলাক ভাল জেগাবিলাক ভাল তাৰপিছত আৰু ভাল লাগে আৰু আৰু ভাল লাগে হেৰিফালে ভাল লাগে গোলাঘাটৰ ফালে ভাল লাগে গোলাঘাটৰ সৰুপথাৰ বৰপথাৰ সেইফালে ভাল লাগে তাৰপিছত মই মঙ্গলদৈ ফালে গৈ ভাল পালোঁ সেইফালেও মানে ৰাস্তা পদূলিবিলাক বহুত ধুনীয়া হয় আৰু য'ত তাত মানে মানুহবিলাক মানে কি কয় বহুত সহজ সৰল হয় বহুত ধুনীয়াকৈ কথাবিলাক কয় তেজপুৰো ভাল লাগে তেজপুৰ উষা অনিৰুদ্ধ মানে অগ্নিগড় অগ্নিগড়ত গৈয়ো বহুত ভাল লাগে তাত ধুনীয়া জেগাটুকুৰা মই আকৌ যদি যাবলৈ পাওঁ ন সময় তেতিয়া মই তে তেজপুৰ যাম তেজপুৰ ভাল জেগাটুকুৰা বহুত বাগান আছে তাত বাগানৰ এৰিয়া ধুনীয়া জেগাটুকুৰা মানে অসমেই ভাল লাগে চবতকৈ বেছি ফুৰিবলৈ ভাল ভাল জেগা আছে